আমাৰ খাদ্য সংস্কৃতি অসমীয়া খাদ্য সংস্কৃতি বুলি ক'লে আমাৰ বহুতখিনি আমি মানে মানে গম পাওঁ আৰু যেনেকুৱা আমাৰ আলু পিটিকা পিটিকাৰে মানে আমাৰ আৰম্ভ হয় মানে পিটিকাৰো বহুতখিনি ভাগ থাকে আলু পিটিকা মাছ পিটিকা তেনেকুৱা দালি পিটিকি খোৱা তেনেকুৱা আৰু আমাৰ সৰহকৈ খোৱা হয় আমাৰ এইটো পান্তা ভাত আমাৰ যিটো পইতা ভাত বুলি কয় সেইটো পান্তা ভাত আগৰ দিনৰ মানুহে মানে পথাৰত যোৱাৰ আগতে মানে পন্তা ভাত খায় যায় তেনেকুৱা দালি পিটিকি বা আলু পিটিকি তেনেকুৱা মাছ গৰৈ মাছ পুৰা বুলি কয় সেই বস্তুটো পিটিকি পিঁয়াজ তেল নিমখ তেনেকৈ খায় তেনেকুৱা আৰু যিটো আমাৰ এটা থলুৱা খাদ্য কচু বুলি কয় সেই কচু ক'লা কচুৰ ঠাৰিটো খায় বা কচুৰো ভাগ থাকে কিছুমান তাৰে কিছুমানৰ পাতটো চাটনি কৰি খায় বা কিছুমানৰ এই মাটিৰ তলত যিটো আলুৰ নিচিনা হয় সেইটো মানে পিটিকি বা দালিত দি কেনে খায় আৰু আমাৰ যিটো এটা আৰু এটা থলুৱা খাদ্য টেঙাৰ আঞ্জা বুলি কয় সেই টেঙাৰ অঞ্জা বিভিন্ন ধৰণৰ থেকেৰা টেঙা থাকে ঔটেঙা তাৰ পাছত অমৰা টেঙা তেনেকুৱাকৈ বহুতখিনি টেঙাৰ মানে মাছেদি টেঙাৰ আঞ্জা খোৱা হয় আৰু আমাৰ একদম মেইন প্ৰধান খাদ্য বুলি ক'লে আমাৰ খাৰ খাৰ হৈছে অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ তেনেকুৱা আৰু খাৰটো মানে মানুহে আগৰ পৰাই বহুতখিনি খাৰ খায় আৰু যিটো আমাৰ এইটো কি বৰ কল বুলি কয় সেই আঠিয়া কল সেই আঠিয়া কলৰ মানে খাৰ বনায় কলখাৰ আঠিয়া কলৰ যিটো মূৰা মূৰাটো মানে শুকাই ৰ'দত শুকাই কিনে মানে পুৰি কিনে যিটো চাইটো ওলায় সেই চাইটোৰ পৰা মানে খাৰ বনায় কলখাৰ বুলি কয় সেই কলখাৰটোয়েদি মানে বহুত কিবা কিবি মাছেদি বনায় তো আলু পিটিকাত বা কিবা কিবি পিটিকাতো খাৰ দি কিনে তেনেকুৱাকৈ বনায় তো বহুতখিনি আৰু এটা আছে আমাৰ কঠালৰ গুটি কঠালৰ গুটি যিটো আমাৰ এই ভাতকেৰেলাৰ পাতেদি সেইটো বনায় সেইটো বস্তু সঁচাকৈ বহুত বেছি সোৱাদ লগা তেনেকুৱা আৰু হাঁহ কোমোৰা আমাৰ এটা মেইন খাদ্য হাঁহ যিটো কোমোৰাৰে বোকা কোমোৰা যিটো কোমোৰা মানে ডাঙৰ হৈ পেলাই মানে অলপমান ডাঙৰ হয় সেইটো বকা বুলি কয় বকা কোমোৰাৰে হাঁহ বনায় সেইটো এটা আমাৰ একদম প্ৰিয় দিছ অসমীয়াৰ আৰু আপোনাৰ এইটো মূৰ্গীৰে তিলেদি বনায় তিলেৰে মূৰ্গী বনায় আৰু এটা আমাৰ একদম মূল হৈছে পিঠা পনা আমাৰ অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ পিঠা পনা পিঠা পনাৰে আমি বিহু মানে তিনিটা বিহু আমাৰ তিনিটা বিহুৰ দুটা বিহুত আমাৰ পিঠা পনা তেনেকুৱাকৈ আমি বনাওঁ তিল পিঠা নালি নাৰিকল পিঠা আৰু বহুতখিনি পিঠা তেনেকুৱা বনাই বনোৱা হয় তিলৰ লাড়ু নাৰিকলৰ লাড়ু গুড়েৰে তেনেকুৱাকৈ লাড়ু তেনেকুৱাকৈ আৰু আমাৰ চিৰা দৈ খোৱা হয় যিটো মহৰ দৈ সেইটো আমাৰ বাঁহৰ চুঙাৰ দৈ বুলি কোৱা হয় সেইবিলাক আমাৰ থলুৱা খাদ্যৰ ভিতৰত পৰে সঁচাকৈ আমি এটা বহুত মানে উন্নত আমাৰ খাদ্য সংস্কৃতিটো